আপুনি দোকানত আছেনে দাদা

তাৰপৰা আপুনি যিহেতু মোৰ চিনাকিয়েই সেয়েহে আপোনাকে কৈছোঁ প'ষ্টাৰখন ওঠৰ বা ঊনৈছ তাৰিখে দিলেই হ'ব

কিমান দাম ল'ব বাৰু কালাৰিংখনত অ সাতশ টকা অ আপুনি এতিয়া দোকানতে আছেনে অ মই হেৰি ডিটেইলচকেইটা ম'বাইলতে দি দিমনে নে লিখি দিলেই হ'ব অ ন'হলে বাৰু মই গৈ হ'লেও নিজে ডিটেইলচকেইটা লৈ মইও থাকিম আপুনিও বনাই দিব অ অ হ'ব বাৰু মই সোতৰ বা ওঠৰ তাৰিখ মানে যাম গৈ মেলি বনাই আনিমগৈ অ অ হ'ব